দাদা আপোনাৰ দোকান খোলা আছেনে আছে ন সেই মোক আপোনালোকৰ ভাল আম আপোনাৰ আঙুৰ আনাৰস এনেকুৱা পোৱা যাব নে হয় নেকি

মোক আপোনাৰ মালভোগ মালভোগ কল দহ আখি আৰু আম আপোনাৰ আঠ দহ কেজিমান লাগিব তাৰপিছত অঁ আমাৰ ঘৰত পূজাই আছে তাৰপিছত আপোনাৰ আঙুৰ আছে নহয় ন আঙুৰ হেৰি তাৰপিছত নাৰিকল আপোনাৰ দোকানত বাৰু নথকা বস্তু একোৱে নাই ফলমূল চবেই থাকে মই জানো সেইটো কাৰণে আপোনাক ফোন কৰিছোঁ

হয় হয় মই গাড়ীখন লৈ যাম বাৰু বস্তুখিনি আনিবলৈ কি কি কোৱালিটি ভাল কোৱালিটি আম আম আপোনাৰ কেইটা কোৱালিটি পাম

ঠিক আছে আৰু কলটো ভাল পোৱা যাব মালভোগ কল ভাল দাম কেনেকৈ দাদা কলৰ হয় হ'ব গতিকে বাৰু আপুনি মিলাই কৰি দিব আৰু বস্তুখিনি হাঁ ঠিক আছে মই আপোনাৰ এঘণ্টামানৰ পিছত দোকান খোলা থাকিব ন ঠিক আছে ঠিক আছে মই এঘণ্টামানৰ পিছত হয় মই আজিয়ে যাম হয় আপোনাৰ কল দহ আখি লাগিব আম আম আঠ কেজি আম আম আঠ কেজি

এ মই খাই ভালপাওঁ ঘৰতো খাই ভালপায় আৰু কি কৰিবতো বাদ দিয়ক এইটো মোকহে লাগে মই দামো দিব পাৰোঁ হেৰি তাৰপিছত দাদা মোৰ বেছি সময় নাই কথা পাতিবলৈ মই মানে অকণ বে ব্যৱসায় ক্ষেত্ৰৰ মানুহটো মই অকণ বিজি আছো আপুনি ফটকৈ সেইকেইটা লিখকচোন কল দহ আখি আম আঠ কেজি নাৰিকল নাৰিকল পাঁঁচটা তাৰপিছত তৰমুজ দিব ফৰেইনৰটো দিব ফৰেইনৰটো হয় হয় তাৰপিছত তাৰপিছত আপোনাৰ তৰমুজ দিব চাৰি কেজিমান বাচ হৈ যাব হাঁ আপোনাৰ দোকানত গৈ পেলাই কিবা পালে আৰু মই কিনি লম দিয়ক অকে থেং কিউ